মই বাসকৰা অঞ্চলটোৰ খাদ্য সম্ভাৰ অথবা অসমীয়া আহাৰ অসমৰ স্থায়ী বাসিন্দাসকলৰ খাদ্যপ্ৰাণ আদি অসমীয়া আহাৰত পাহাৰীয়া শুকান বা আচাৰ কৰা খাদ্যভাসৰ লগতে সমতলৰ দুয়োটা প্ৰভাৱেই বিদ্যমান বিভিন্ন সংস্কৃতিৰ প্ৰভাৱ পৰাৰ বাবে এই অঞ্চলটোৰ খাদ্যাভাসৰ মাজতো বিভিন্নতা বিৰাজমান অসমৰ খাদ্যৰ কেইটিমান চকুত পৰা বৈশিষ্ট্য হৈছে নূন্যতম মছলা আৰু চৰ্বিৰ ব্যৱহাৰ সুগন্ধিযুক্ত পাত লতিকাৰ ব্যৱহাৰ সেউজীয়া শাকৰ সমাহাৰ মাছৰ অধিক ব্যৱহাৰ ৰঙা মাংস বা কঠিন মাংসৰ কম ব্যৱহাৰ চৰাই জাতীয় মাংসৰ প্ৰয়োভৰ ঔষধি উপকৰণৰ সুলভতা বিশেষকৈ টেঙা সোৱাদৰ উপকৰণৰ বহুল ব্যৱহাৰ মানে মই থকা অঞ্চলটোত পোৱা খোৱা হয় অসমৰ বা মই বাস কৰা অঞ্চলটো মূল খাদ্য হ'ল ভাত আৰু প্ৰায় সকলো খাদ্যই ভাতৰ লগত সম্পৰ্ক থকা ইয়াৰ আহাৰ সাধাৰণতে খাৰ বা শাকেৰে আৰম্ভ হয় আৰু টেঙা ব্যঞ্জনেৰে সমাপ্ত হয় খাৰ আৰু টেঙাৰ ব্যৱহাৰ এই অঞ্চলটোৰ খাদ্যৰ অন্যতম বৈশিষ্ট্য ভাত খোৱাৰ পাছত তামোল পান খাই মুখ শুদ্ধি কৰাও এক প্ৰাচীন পৰম্পৰা খাৰ অসমীয়া ব্যঞ্জনৰ এক সহজ উপকৰণ ইয়াক অসমীয়া মানুহে আগতে নিমখৰ সলনি ব্যৱহাৰ কৰিছিল যিহেতু সেই সময়ত এই অঞ্চলত নিমখ সতকাই পোৱা নগৈছিল সেইবাবে অসমীয়াৰ মাজত খাৰখোৱা অসমীয়া যোজনাতো বৰ্তমানেও প্ৰচলন আছে আৰু অসমীয়া আহাৰ প্ৰায় সকলো থলুৱাভাৱে উপলব্ধ উপকৰণেৰে তৈয়াৰী সেয়ে এই অঞ্চলৰ খাদ্যৰ সৈতে ইয়াৰ অনেক ভাৰতৰ খাদ্যাভাসৰ অনেক পাৰ্থক্য দেখা পোৱা যায় এই অঞ্চলটোৰ এবিধ প্ৰধান উপকৰণ হৈছে চাউল চাউল অসমীয়া অসমীয়া আহাৰৰ মূল উপকৰণ বুলি ক'ব পাৰি অসমৰ সমতল ভূমিত পোনতে যেতিয়া অষ্ট্ৰিকসকলে পানী খেতিৰে চাউল উৎপাদন কৰাৰ পৰম্পৰা আৰম্ভ কৰিছিল বুলি অনুমান কৰা হয় চাউলৰ ভাত চাউলেৰে ভাত তৈয়াৰ কৰি আনি অসমীয়া খাদ্যভাসত খাওঁ আৰু অসমীয়া বা অসমীয়াৰ খাদ্যভাসত জলকীয়াৰ গুৰুত্ব অতি বেছি অসমীয়া খাদ্যত মছলা হিচাপে সাধাৰণতে জ্বলাৰ ব্যৱহাৰ কম ব্যৱহাৰ কম কেৱল জালুকীয়া দি কিছুমান বিশেষ পৰিৱেশনৰ বাহিৰে জ্বলাৰ ব্যৱহাৰটো কৰা হয় কিন্তু অতিৰিক্ত উপাদান হিচাপে কেঁচা জলকীয়াৰ সঘন ব্যৱহাৰ আছে ভাতৰ লগত প্ৰায় কেঁচা জলকীয়া খোৱা হয় অসমীয়াত জলকীয়াক ভোজন ঠেলা অৰ্থাৎ খাদ্যৰ সহায়কাৰী বুলিও কোৱা হয় অসমত প্ৰচুৰ পৰিমাণে বিবিধ প্ৰকাৰৰ জলকীয়া উৎপাদন হয় ভোট জলকীয়া পৃথিৱীৰ সকলোতকৈ জ্বলা প্ৰাকৃতিক জলকীয়া এই এইবিধ জলকীয়া মই থকা অঞ্চলটোত খুব বেছি পৰিমাণে পোৱা হয় ইয়াৰ উপৰি কলগছৰ বিভিন্ন অংগসমূহৰ ব্যৱহাৰে বিভিন্ন ব্যঞ্জন মই থকা অঞ্চলটোত বনোৱা হয় শুকোৱাই থোৱা খাদ্য তাৰ উপৰি ঔষধি খাদ্য পতংগ খাদ্য আৰু এনেধৰণৰ খাদ্যসমূহ কৰা হয় মাহ কৰাই আৰু কেইবিধমান অসমীয়া খাদ্যৰ বৈশিষ্ট্য মই ইয়াত কৈ দিব ওলাইছোঁ অসমৰ খাৰ ভীম কলৰ বাকলি মধূনা বা ধান খেৰ আদি পুৰি উলিয়ায় ছাঁইৰ পৰা তৈয়াৰ কৰা হয় ছাঁইখিনি পানীত তিয়াই থোৱাৰ পাছত যিখিনি ৰঙচুৱা পানী ওলায় তাক আমি খাৰলি খাৰণী বুলি কয় কওঁ ধান খেৰৰ খাৰণী সাধাৰণতে কাপোৰ চুলি বাচন আদি ধুবৰ বাবে ব্যৱহাৰ কৰ হয় খাবৰ বাবে ভীমকলৰ বাকলি মধুনাৰ পৰা তৈয়াৰ কৰা খাৰণী ব্যৱহাৰ কৰা হয় খাৰণী দি ৰন্ধা খাদ্য অসমীয়া লোকৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম আনহাতে টেঙা আঞ্জা অসমীয়া লোকে টেঙা আঞ্জাত ব্যৱহাৰ কৰা টেঙাবোৰ হ'ল ঔটেঙা ঠেকেৰা টেঙা মৰা অমৰা জলফাই টেঙেচি মধুসোলেং খৰিছা কণবিলাহী আদি আজিকালি বৰ বিলাহী তেতেলি আদিও ব্যৱহাৰ কৰা দেখা যায় তেঙা আঞ্জাৰ ভিতৰত মাছৰ আঞ্জা কচু শাকৰ টেঙা আঞ্জা টেঙা দালি আদি উল্লেখযোগ্য তাৰোপৰি এই অঞ্চলটোত বাঁহগাজৰ ব্যৱহাৰ খাদ্যভাসত প্ৰচুৰ পৰিমাণে দেখা যায় বাঁহৰ গজালিটোকে বাঁহগাজ বোলা হয় জাতি বাঁহ কাক কাক বাঁহ মোকাল বাঁহ ভুলুকা বাঁহ আদি বিভিন্ন ধৰণৰ বাঁহৰ গাজ অসমত খাদ্য হিচাপে গ্ৰহণ কৰা হয় বাঁহগাজৰ সোৱাদ অলপ তিতিকি বাঁহগাজৰ ভিতৰত কাক বাঁহ আৰু ভুলুকা বাঁহৰ গাজ খাবলৈ ভাল খৰিচা তৈয়াৰ কৰিবলৈ বাঁহগাজটোৰ ওপৰৰ বখলাটো এৰুৱাই পিহনাত পিহি ঢেঁকীত খুন্দি খৰিচা প্ৰস্তুত কৰা হয় আইনাৰ বৈয়াম বা বাঁহৰ চুঙাত এই মিহি গাজখিনি ভৰাই সাঁফৰ মাৰি ৰখা হয় প্ৰায় বিছ বা ত্ৰিছ দিনৰ কাৰণে তাৰপাছত খৰিচা তৈয়াৰ হয় আৰু এই খৰিচাটোৰ সোৱাদ টেঙা হয় ইয়াক এনেকৈ ৰাখিব পাৰি নতুবা শুকান খৰিচা শুকা শুকোৱাই থৈ শুকান খৰিচা প্ৰস্তুত কৰি ৰাখিব পাৰি আৰু এই শুকান খৰিচাসমূহ মাছ মাংস কচু আদি বিভিন্ন উপকৰণত ব্যৱহাৰ কৰি খাব পাৰি মই থকা অঞ্চলটোত আন এবিধ খুব ব্যৱহাৰ হোৱা আহাৰ হৈছে আলুপিতিকা ভাতৰ লগত আলুপিতিকা নিমখ তেল ভাত আলুপিতিকা অসমীয়া মানুহৰ এবিধ প্ৰিয় খাদ্য সাধাৰণতে ৰাতিপুৱা আহাৰ হিচাপে প্ৰায় মানুহে ইয়াকে খায় ইয়াক প্ৰস্তুত কৰিবলৈ আলুৰ বাকলি গুচাই বা

আলুৰ বাকলিখিনি গুচাই সেইখিনিত তেল পিঁয়াজ নিমখ আদি সানি আলুপিতিকা প্ৰস্তুত কৰা হয় আনহাতে মই থকা অঞ্চলটোত মাহ কৰায়ো এবিধ পৰম্পৰাগত খাদ্যৰ ভিতৰতে পৰে মাহ কৰাই মাঘ বিহুত সাধাৰণতে প্ৰস্তুত কৰা হয় মাঘ বিহুত মাটি মাহৰ দাইল আৰু মাঘৰ মাহৰ মাহ কৰাই খোৱাতো অসমীয়া মানুহৰ নিয়ম ডাকৰ বচনত আছে পুহত পিঠা মাঘত কৰাই মাটি মাহ আৰু তিল ধুই ৰ'দত শুকোৱাই তাৰ সৈতে বৰা চাউল মিহলি কৰি তাত চৰুত গোন্ধ ওলোৱালৈকে ভাজিব লাগে সোৱাদ বঢ়াবলৈ বহুতে উক্ত মিশ্ৰণৰ লগত আদা নাৰিকল সৰু সৰুকৈ কুটি দিয়ে অসমীয়া খাদ্যত প্ৰচুৰ পৰিমাণে শাক পাচলি ব্যৱহাৰ কৰা হয় এই শাকসমূহ অসমীয়া মানুহৰ বা মই থকা অঞ্চলটোৰ প্ৰত্যেকঘৰ মানুহৰ বাৰীতে উপলব্ধ এই শাকসমূহৰ ভিতৰত লাইশাক বৰমানিমুনি কাটা খুতৰি খুতৰা ভেদাইলতা টেঙেচি মাটি কাদুৰি দোৰোণ বন কৃষ্ণ জলকীয়া পদিনা কণ বিলাহী টেঙামৰা সৰু মানিমুনি জিলমিল পূৰৈ শাক বাবৰি শাক মচুন্দৰি শাক চুকা শাক জাতিলাও লফা মধুসোলেং মৰলিয়া মান ধনীয়া ভোট জলকীয়া নৰসিংহ খুতৰা হাঁহ ঠেঙীয়া হাঁহ ঠেঙীয়া পচলা কলডিল কোমোৰা ঢেকীয়া মূলা পালেং কাচকল ছাগলীশিঙিয়া বেঙেনা ভাত কেৰেলা বেতগাজ ভেঁকুৰি অমিতা ব্ৰাহ্মী শাক কচুলতি খুতৰা শাক ৰঙালাও হাতী ভেঁকুৰি আদি পৰ্যাপ্ত পৰিমাণে মই থকা অঞ্চলটোত খেতি হয় যিহেতু মই থকা অঞ্চলটো খেতি প্ৰধান অঞ্চল আৰু এইবোৰৰ উপৰিও মই থকা অঞ্চলটোত মানুহে ৰাতিপুৱাৰ আহাৰ হিচাপে জলপানৰ ব্যৱহাৰটো কৰে জলপান জলপানৰ ভিতৰত মুৰি জলপান চিৰা জলপান ভজা চাউল কোমল চাউল এইবোৰ খুব ব্যৱহাৰ হয় যিহেতু ঘৰতে গৰু পুহে গৰু গাখীৰৰ লগত এই জলপানসমূহ পৰিৱেশন কৰি মানুহে ৰাতিপুৱাৰ আহাৰটো যোগাৰ কৰে